কোনফালে যাবা অ ঠিক আছে ঠিক আছে কেইটাত ওলাম

অ ঠিক আছে অ ঠিক আছে ফোন কৰিবা তেনে ওলালে ঠিক আছে লগ পাম বাৰু দেই অ